আমাৰ স্কুলৰ সতীৰ্থ সকলোবিলাক একত্ৰিত হৈ একত্ৰিত মানে তেওঁলোকৰ লগত আজিৰ প্ৰায় মোৰ তিনি চাৰি বছৰে আপোনাৰ কি কয় সংযোগ নাছিলে তাৰ পৰা যোৱা বছৰ আপোনাৰ অৰ্থাৎ আপোনাৰ দুহেজাৰ তেইছ চনত দুহেজাৰ তেইছ চনত আমি এটা সংকল্প লওঁ যে আমি গোটেইখিনি একত্ৰিত হৈ পেলাই এটা ট্য়ুৰত যাম ট্য়ুৰত যাম বুলি কৈ আমি গোটেইখিনিয়ে আপোনাৰ কি কয় আমাৰ ঘৰতে সন্মিলিত হৈ পেলাই এটা আলোচনা কৰোঁ যে আমি কোন জেগালৈ ঠাইটো যাব লাগিব সেই মৰ্মে আমি এটা নিৰ্বাচিত কৰোঁ যে আমি যাব লাগিব মানে তেওঁলোকে গোটেইখিনিয়ে আপোনাৰ কি কয় এটা হেৰি ক'লে যে কি কয় আমি আপোনাৰ মায়'ডিয়ালৈ যাম মায়'দিয়া মানে আপোনাৰ অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশলৈ যোৱা বুলি কি কয় পৰিকল্পনা কৰিলোঁ তাৰ পৰা আৰু পৰিকল্পনাৰ মতেই আপোনাৰ কি কয় আমাৰ কাম তেনেকে তাৰিখো নিৰ্ধাৰিত কৰা হ'ল আপোনাৰ যোৱা বছৰ আপোনাক কি কয় প্ৰায় পোন্ধৰ জানুৱাৰী মানত আমি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা কিয়নো আপোনাৰ এক যোৱাটোতো আমাৰ এক দুই জানুৱাৰীতে যাব লাগিছিল কিন্তু আপোনাৰ মানে ধৰি লওক অকণমান অসুবিধা হোৱাৰ কাৰণে আমি পোন্ধৰ জানুৱাৰীত আপোনাৰ তাৰিখটো নিৰ্ধাৰিত কৰিলোঁ সেই মৰ্মে আপোনাৰ পোন্ধৰ তাৰিখে আপোনাৰ কি কয় যোৱা বুলি কৈ পেলাই আমি সকলোখিনি আমাৰ যিখিনি যাৱতীয় বস্তু আপোনাৰ বাইকৰ হেলমেটেই হওক আপোনাৰ ঠাণ্ডা কাপোৰেই হওক ইত্যাদি কৰি পেলাই আপোনাৰ কাগজে পত্ৰই আপোনাৰ কি কয় আমাৰ যিখিনি আপোনাৰ খাদ্য সম্ভাৰ যি যি দৰকাৰ হয় ৰাস্তাত বিশেষকৈ আপোনাৰ যিখিনি ইমাৰ্জেঞ্চিৰ কাৰণে ফাৰ্ষ্ট এইড কীট হওক আপোনাৰ মানে গোটেইখিনি আমি কি কয় সকলোৱে আলোচনা মৰ্মে সকলোৱে নিজৰ নিজৰ আপোনাৰ বেগত কাপোৰ কানিৰ সৈতে পানী বটলৰ সৈতে খাদ্যৰ সৈতে গোটেইখিনি আপোনাৰ একত্ৰিত কৰিবলৈ আমি পোন্ধৰ তাৰিখে আপোনাক কি কয় মায়'দিয়ালৈ আমাৰ কি কয় যাত্ৰা আৰম্ভ কৰোঁ যাত্ৰাত আপোনাক কি কয় য যোৱাৰ আগে আগে তাৰপৰা আমাৰ কাৰণ কেলৈ আমাৰ কি কয় তেলটো ভৰোৱাটো আপোনাক কয় ভৰাবই লাগিব গাড়ীখনত প্ৰত্যেকৰ গাড়ীতে আমি কি কয় এহেজাৰ এহেজাৰ টকাকৈ আপোনাক কি কয় তেল ভৰাই ল'লোঁ তাৰপৰা আপোনাৰ কি কয় ৰাস্তাত গৈ থকা অৱস্থাত আমি দেখিলোঁগৈ যে তোমাৰ আপোনাৰ মানে কি কয় ৰাস্তাটো আপোনাৰ মায়'দিয়া বহুত অকণমান জটিলতাও আছিলে কাৰণ কেলৈ আমাৰ জীৱনৰ প্ৰথম অভিজ্ঞতা আপোনাৰ পাহাৰৰ দিশে আপোনাৰ কি কয় তেনেকৈ বাইক চলাই যোৱাটো এনেকৈ এনেকৈ গৈ থাকোঁতে আপোনাৰ কি কয় ঘন কুৱলীও তাত আপোনাৰ কি কয় চাৰি পৰি থাকে আপোনাক কি কয় তাৰপৰা এনেকৈ গৈ থাকোঁতে মোৰ লগৰ এজন হঠাৎ আপোনাক কি কয় বাইকৰ পৰা পিছলিও পৰে পিছলিৰ পৰাত তেওঁ অকণমান আঘাতপ্ৰাপ্তও হয় তেনেকুৱাতে আমাৰ মনবিলাক অকণমান সেমেকিয়ে গৈছিল কাৰণ কেলে আধা ৰাস্তাতে আপোনাৰ তেনেকুৱা এটা ঘটনা ঘটিলেগৈ আগলৈ বা কি হ'বগৈ এনেকৈ চিন্তা কৰি পেলাই তাৰপৰা আকৌ ভগৱন্তকে চিন্তা কৰি পেলাই আমি নিজৰ যাত্ৰা তেওঁক আৰু তেওঁক আৰু ধৰি লওক কি কয় ওচৰে আপোনাৰ কি কয় ভাগ্য ভাল যে ওচৰৰে আপোনাক কি কয় ডক্টৰ এজনক লগ পালোঁ তেওঁৱেই আপোনাৰ বেণ্ডেজ চেন্দেজ কৰি দিলে তাৰপৰা লগত আমাৰতোতো আমাৰ ফাৰ্ষ্ট এড কিটবিলাকতো আছিলেই সেইবিলাকৰে আপোনাৰ কি কয় ধৰি লওক বেণ্ডেজ চেণ্ডেজ কৰি পেলাই তেওঁ বাৰু কি কয় চ অকমান ৰেষ্ট কৰি পেলাই তেওঁ চলাব পৰা সক্ষম হ'ল সেই মৰ্মে আমি তাৰপিছত আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰোঁ তাত গৈ পেলাই আমি দেখোঁ যে আপোনাৰ ইমান এটা মনোৰম দৃশ্য তাত দেখি পাওঁ যে মায়'দিয়াত এটা মানে আপোনাৰ কি কয় শলাগিবলগীয়া এটা দৃশ্য তাত আমি প্ৰায় আমি ৰাতিপুৱা প্ৰায় আপোনাৰ কি কয় প্ৰায় সাতটামান বজাত আমাৰ ঘৰৰ পৰা আমাৰ মানে ইয়াৰ পৰা আৰম্ভ কৰোঁ আমাৰ জাৰ্ণিটো আমি তাত গৈ পাওঁতে পাওঁতে মিনিমাম আপোনাৰ মানে চাৰিটা কি পাঁচটামান বজাত আমি পাইছোগৈ সন্ধিয়া কিয়নো আমি ধৰি লওক সোনকালেও পালোঁগৈহেঁতেন কিয় কাৰণ কেলৈ আমাৰ লগৰজনৰ অকণমান আঘাত প্ৰাপ্ত হৈ গ'ল যে সেইটো কাৰণে অকণমান দেৰি সময় আমাৰ ৰেষ্ট কৰিবলৈ হ'ল আৰু ৰাস্তাত যাওঁতে ধৰি লওক কিছু আপোনাৰ ধৰি লওক আমাৰ খাদ্যও খাবলগীয়া আছিলে সেই তেনেকৈ খাই বৈ মেলি আমি আমাৰ গন্তব্য স্থান আমি পাওঁগৈ তাত আপোনাৰ কি কয় গোটেই নিশাটো কাটি কটাই পেলাই পুনৰ আমি কি কয় তাত আপোনাৰ মায়'দিয়া জেগাডোখৰত আপোনাৰ কি কি সুন্দৰ সুন্দৰ জেগা আৰু কি কি আপোনাৰ ধৰি লওক কি কয় চাবলগীয়া জেগা আছে গোটেই জেগাবিলাক চাওঁ আৰু গোটেই জেগাবিলাক চাই আমি দেখোঁ যে কি কয় এটা ইমান ধুনীয়া প্ৰাকৃতিক মনোৰম দৃশ্য আৰু সেই দৃশ্যবিলাক চাবলৈ গৈ আপোনাৰ কি কয় সকলোকে আপোনালোকক অনুৰোধ জনাইছোঁ যে কি কয় ইমান এটা মনোৰম দৃশ্য কি কয় আমাৰ ওচৰতে আছে কিন্তু আমাৰ মানুহবিলাক আপোনাৰ যাবলৈ যাবলৈ মানে কি কয় হেৰি সময় নাইকীয়া হৈ গৈছেগৈ কাৰণ কেলৈৈ আজিকালি সবেই ব্যস্ত হৈয়ে থাকে সেইকাৰণে আপোনালোকক সবকে অনুৰোধ এবাৰ আপোনালোকে যাব আৰু আমাৰ এতিয়া মোৰ ক'বলৈ থাকিয়ে গৈছিলে যে আমাৰ তাৰপৰা কি কয় আমি প্ৰথম দিনাখনতো আমাৰ যাত্ৰা কৰোঁতে আপোনাৰ ধৰি লওক আমি চাৰিটা পাঁচটা বজাত পালোগৈ নিশাটো তাত কটালোঁ কাৰণ কেলৈ নিশাটো নিশাটো গৈ পেলাইতো আপুনি একো দৃশ্য চাবগৈ নোৱাৰে তাৰপৰা দিনৰ দিনটো আমি যিমান জেগা আছিলে গোটেই জেগাখিনি চালোঁ গোটেই জেগাখিনি চাই পেলাই তাৰপৰা আপোনাৰ কি কয় প্ৰায় আমি আকৌ চিন্তা কৰিলোঁ যে কি কয় নিশায়ে আমি উভতি যাম বুলি তাৰপৰা গোটেইকেইজন বন্ধুৱেই আপোনাৰ কি কয় আলোচনা কৰিলে যে কি কয় ৰাস্তাবিলাকতোতো এনেকুৱা ধৰি লওক আৰু আমি এতিয়া এইবাৰ প্ৰথম আহিছোঁ আগতেও ধৰি লওক এনেকৈ পাহাৰৰ ভৈয়ামে এনেকৈ অহা অভিজ্ঞতা নাই সেইটো কাৰণে আমি আজিৰ নিশাটো আজি আকৌ থাকি দিওঁ সেই মৰ্মে আমি আকৌ আলোচনা কৰি পেলাই নিশাত নিশাটো আকৌ থাকি দিওঁ থাকি পেলাই আপোনাৰ ইদিনাখন পুৱা প্ৰায় আপোনাক কি কয় দছটা এঘাৰটামান বজাত আমি চাহ নাস্তা খাই পেলাই আমাৰ নিজৰ ঘৰলৈ আকৌ মানে যাত্ৰা আৰম্ভ কৰোঁ সেই যাত্ৰাৰ সময়ত আমাৰ ঘৰৰ মানে কি কয় তাত আপোনাৰ মায়'দিয়াৰ পৰা অহা অৱস্থাত আমি কি কয় প্ৰায়বিলাক আপোনাৰ দোকান বজাৰো দেখোঁ তাত আপোনাক কি কয় তাজা আপোনাৰ কেঁচা ফল মূল শাক পাচলি এনেকৈ কিবা কিবিও পোৱা পোৱা গৈছিলে আৰু সেইখিনি আমাৰ ঘৰৰ কাৰণেও আনিছিলোঁ বন্ধুবৰ্গবিলাকেও আপোনাৰ কি কয় সেইখিনি বজাৰ কৰি আনিলে আৰু ঘৰৰ কাৰণেও আপোনাৰ মিঠাই চিঠাই কিবা কিবি আনিলোঁ তাৰ কাৰণে আপোনাৰ ঘৰৰখিনি ঘৰৰ মানুহবিলাকো আনন্দিত হৈছিলে যে আমি ইমান দূৰ যাত্ৰা আমি সুকলমে পাৰ কৰি আহিলোঁ প্লাছ আপোনাৰ কি কয় ঘৰৰ কাৰণেও আপোনাৰ ধৰি লওক কিবা কিবি খাদ্য যেনে আপোনাৰ ধৰি লওক ফল মূল হওক মিঠাই হওক আপোনাৰ শাক পাচলি হওক এইখিনি দেখি পেলাই ঘৰৰ সকলোখিনিও আনন্দিত হৈছিলে সেয়ে আপোনালোকক জনালোঁ যে আমাৰ যাত্ৰাটো কেনেকুৱা হৈ আছিলে আৰু আপোনালোককো এটা অনুৰোধ জনাইছোঁ যে আপোনালোকো এবাৰ সুযোগ পালে আপোনাৰ এনেকৈ এটা ভ্ৰমণ প্ৰথমতে আপোনাৰ পৰিকল্পন কৰি পৰিকল্পনা কৰি ল'ব যে কেনেকৈ আপোনাক কয় যাত্ৰাটো আৰম্ভ কৰিব তাৰপিছতহে আপোনালোকে হেৰি কৰিব নহ'লে আপোনাৰ হয়টো ধৰি লওক কি কয় বহুতখিনি আপোনাৰ কি কয় সমস্যাত ভুগিব পাৰে কিয়নো আপুনি কি কয় যাৱতীয় বস্তুখিনি লগততো নিবই লাগিব আপোনাৰ ধৰি লওক খাদ্য পানী আপোনাৰ ফাষ্ট এড কিট হেলমেট নথি নথি পত্ৰ আপোনাৰ সকলোকে আদি কৰি পেলাই সেয়াই আপোনালোককো মই জনালোঁ ধন্যবাদ